অ ঐ ৰাম হয়নে এই মই ঘৰতে নহয় ইফাল সিফাল কৰি আছোঁ মাছ মাৰিব যাব লাগছিল ঐ মই ৰাইজক মানুহবিলাক এই গাঁৱৰ মানুহ সব মাছ মাৰিব গ'ল আ মাছ অ ক'ত মাৰবা মানে এই নদীত গ'লেও হ'ল অ' নদীত যাওঁ তাতে অলপ অ এই বান চান দি হ'লেও কিবা মাছ ধৰোঁ আৰু সকলো সবৰ লগতে আৰু মাছ এসাজ খাওঁ বাৰিষা বতৰ নে কি

নহ'ব আৰু দুজনমান লওঁ লগ আমি লগ কেইজনমান লগ বিচাৰি লৈ যাওঁ আৰু এই কিন্তু অ অ ক'ত সিঁচিব লাগিব অ এই অ এই সিঁচনি চিচনি লাগিব সিঁচনি তাৰপিছত আৰু এই জাল জাল কোদাল আ আপোনাৰ দা এইবিলাক লাগিব বস্তুবিলাক ঠিক কৰি ল'ব লাগিব বান্ধটো দিব লাগিব মাটি দি এই বস্তা হ'লেই ভাল নহয় নহয় এই হেৰি হ'লি এই বস্তা হ'লি মাটি দি মাটিগিলা ভৰাই বস্তাইদি বান্ধিব পাৰিলে ভাল এই অ আ অ অ সিঁচি থাকিলে হ'ল মাছ মাৰি থাকিলে হ'ল আৰু এসাজ খাব লাগিব আৰু বাৰিষা বতৰ সবে যেতিয়া খাইছে আমিও খাম ৰাইজে সকলো ৰাইজে খাইছে নে কি এতিয়া আৰু হেৰি কৰচোন সিফালে আৰু আছেনে কোনোবা লগ আ এই ক'বা আমি তিনি চাৰিজনমান হ'লে ভাল আৰু মাছ আছে অ শ'ল বৰালি কিবা পামনে অ বৰালি মাছ হ'লে ভাল আৰু অ দে ঠিক আছে দে অ অ অ ঠিক আছে